আমি বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে জন্মদিন পালন কৰোঁ ল'ৰা ছোৱালীৰ জন্মদিন যেতিয়া জন্ম তাৰিখটো পৰে তেতিয়াই সেই জন্মদিন পালন কৰোঁ মোৰ ছোৱা ডাঙৰ ছোৱালীজনী সাত বছৰ যি দিনা হৈছে সেই দিনাই আকৌ জন্মদিন পাতিব নেপালোঁ আকৌ দুই নম্বৰ ল'ৰাটো জন্ম হৈছে গতিকে মই ল'ৰা আৰু ছোৱালী দুয়োজনীয়ে দুয়োতাৰে একেলগে জন্ম দিন পাতিব লাগে গতিকে সেই সাতবছৰীয়া ল'ৰাটোৰ এবছৰ হৈছে ছোৱালীজনীৰ সাত বছৰ হৈছে সেইটো দিনত মই বহুত ডাঙৰকৈ পৰিয়ালবৰ্গ ওচৰ চুবুৰীয়া মিতিৰ কুতুম মাতি ডাঙৰকৈ জন্মদিন পালন কৰিছিলোঁ তাৰ পিছত আকৌ ছোৱালী যেতিয়া বিয়া হ'ল সেই বিয়াও নিয়ম নীতিৰে পাতি ওচৰ চুবুৰীয়া বন্ধুবৰ্গ আৰু মিতিৰ কুতুম স্কুলীয় বন্ধু বান্ধৱী সকলোকে নিমন্ত্ৰণ কৰি সেই বিয়াও মই পালন কৰিছিলোঁ আৰু জন্মদিন পালন কৰাটোতো কৰিব লাগেই বছৰি বছৰি কৰিয়ে থাকোঁ আৰু মোৰ নিজৰ ৰিটায়াৰ দিনটো আমি বহুত ডাঙৰকৈ পালন কৰিছোঁ সেইটোও এটা একদম মানে মনত থকা দিন সেইকাৰণে কেক আনি আৰু ওচৰ চুবুৰীয়া মাতি ধুনীয়াকে কেক কাটি ডাঙৰকে উদযাপন কৰিছোঁ সেইটো দিনো মোৰ মানে একদম মনত থকীয়া দিন আৰু